অসম ভ্ৰমণ কৰাৰ সময়ত পৰ্যটকসকলে কিনিব পৰা কিছুমান জনপ্ৰিয় বস্তু সামগ্ৰী হৈছে আমাৰ অসমত হাতে বোৱা মুগাৰ কাপোৰ মুগাৰ মেখেলা চাদৰ নুনী কাপোৰ আৰু এৰী কাপোৰ এৰী চেলেং আজি ঘৰতে তৈয়াৰ কৰা হয় তেওঁলোকে সেইখিনি বস্তু সংগ্ৰহ কৰে আৰু হাতে বোৱা বিভিন্ন জনগোষ্ঠীৰ দখনা আৰু অসমৰ বিশেষকৈ ক'বলে গ'লে আমাৰ অসমৰ জনপ্ৰিয় বস্তুবিধ হৈছে গামোচা গামোচা আমাৰ নিজ হাতেৰে বোৱনীসকলে বয় নানান ফুলেৰে ধুনীয়াকৈ বৈ তৈয়াৰ কৰে আৰু বিশেষকৈ মাটিৰে বনোৱা কলহ তৈয়াৰী বস্তু আৰু ধুনীয়াকৈ তৈয়াৰ কৰে কমাৰে অলংকাৰৰ ভিতৰত আগৰ ৰজাদিনীয়া সোণৰ বস্তু